প্ৰকৃততে ধৰ্ম বোলা বস্তুটো শিক্ষাৰ লগত সদায় সি জড়িত থাকেই এইটো ধৰ্ম স্কুলত যদিও হেৰি নাই এই যিটো নিয়ম কানুন যিখিনি পঢ়া শুনা কথা এইখিনিও ধৰ্মৰ লগতেই ব্যস্ত জড়িত আমি যেতিয়া শিক্ষক কৰি আছিলোঁ অৱশ্যে আমি ৰিটায়াৰ হোৱা এতিয়া প্ৰায় বাইছ তেইছ বছৰ হ'ল আমি ল'ৰা ছোৱালীক স্কুলত প্ৰাইমেৰী স্কুলত আমি ষ্টেপত নমস্কাৰ নকৰাকৈ শিক্ষক বা ল'ৰা ছোৱালীকে আমি উঠিবলৈ নিদিওঁ কি কাৰণে নিদিওঁ যে এই পঢ়াটো আমি স্কুলত কিবা এটা শিক্ষা ল'বলৈ শিক্ষকসকলৰ ওচৰলৈ আহিছোঁ গতিকে তাত আমি সেই শিক্ষাটো ল'বলৈ হ'লে হৰি মন্দিৰত যেনেকৈ এজন ভকতে নাম ল'বলৈ বা সেৱা ল'বলৈ যাওঁতে তেওঁ দুৱাৰমুখত নমস্কাৰ কৰি উঠে আমিও ল'ৰা ছোৱালীক তেনেকৈ স্কুলত নমস্কাৰ কৰি উঠিবলৈ শিকাইছিলোঁ আৰু আমাৰ দিনত ল'ৰাই কৰিছিল অৱশ্যে আজিকালি সেইটো অকণমান ব্যতিক্ৰম হ'ব পাৰে এইটো হ'ব লাগে নমস্কাৰ কৰিব লাগে এইটো কাৰণেই কৰিব লাগে ভকতসকলৰ হৰি মন্দিৰ যেনেকৈ এটা ধৰ্মানুষ্ঠান আমাৰ ছাত্ৰ ছাত্ৰী বা শিক্ষকৰ এই পঢ়াশালীখনেই হ'ল একোটা ধৰ্মানুষ্ঠান অৰ্থাৎ সেই পঢ়ি পঢ়াশালীয়ে আমাৰ জীৱনটো গঢ় দিব আৰু সেই জীৱনটো গঢ় পালেহে আমি অন্ততঃ জীৱনটোকো ভাল কৰিব পাৰোঁ আৰু আমাৰ যিখিনি আচাৰ নীতি কৰ্তব্য কাম কাজ সকলো আমি খুব সুচাৰুৰূপে চলাব পাৰোঁ ভগৱানৰ ওপৰত যদি ভক্তি নাথাকে তেতিয়াহ'লে কোনো কামেই সুকলমে মানুহে কৰিব নোৱাৰে সেয়ে আমি ল'ৰা ছোৱালীক একেটোৱেই শিক্ষা দিছিলোঁ যে ধৰ্মীয় দিশত মানে যিটো অনুৰাগ বা যিটো মনোযোগ সেইটো আহিলেই পঢ়াটোও ভাল হ'ব সেইকাৰণে ধৰ্মৰ লগত পঢ়াটো উতঃপুতঃভাৱে সম্পৰ্ক আছে আজিৰ যুগত অলপ ব্যতিক্ৰম ঘটিলেও আমাৰ দিনত এনেকৈ আছিলে আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ প্ৰাৰ্থনা কৰাৰ সময়তে আমি এটা কথা ল'ৰা ছোৱালীক সদায় শিকাওঁ যে চকুকেইটা জোৰত মুদিব নালাগে কিন্তু মুদি দেখিব লাগে এইটো কাৰণেই যাতে আমি বাহিৰত কোনোবাই ওচৰত কিবা কৰি থাকিলেও আমি নেদেখোঁ তেতিয়া একান্ত মনে ভগৱানক যদি চিন্তা কৰা যায় তেতিয়াহ'লে ভগৱান তাত সন্তুষ্ট হয় আৰু তেতিয়া আমাৰ দিনটোত শিক্ষকে দিয়াখিনি বা আমি আ অধ্যয়ন যিখিনি বস্তু পাইছোঁ সেইখিনি আমাৰ মনঃপুতভাৱে আমি কৰিব পাৰোঁ আমাৰ হৃদয়ঙ্গম হয় আৰু তেতিয়াই আমাৰ মানে জীৱনটো এটা গত লাগে কাৰণ শিক্ষা শিক এই যিজন ছাত্ৰই সেইখিনি শিক্ষা আহৰণ কৰিবলৈ যাব তেওঁ পিতৃ মাতৃক ঘৰত শ্ৰদ্ধা কৰিব লাগে পিতৃ মাতৃ তেওঁতকৈ বহুত কম পঢ়া বা অশিক্ষিত নিৰক্ষৰ মানুহেই হওক গতিকে সেই পিতৃ মাতৃৰ ভক্তিটোত এটা আহি পৰিব এইখিনি প্ৰকৃততে এই ধৰ্মৰ বিষয়ে পাঠ্যক্ৰম আজিকালি খুব কম হৈছে সেই তেনেকুৱা পাঠ্যক্ৰম অন্ততঃ থাকিব লাগে থাকিলে তেতিয়া ল'ৰা ছোৱালীয়ে সেইটোৰ ওপৰত গুৰুত্ব কৰি পঢ়া শুনাকে আদি কৰি নিজৰ কৰ্তব্য সবখিনি কৰিব পাৰে কাৰণ অকল পঢ়াটোৱেই পাঠ্যপুথি পঢ়িয়েই মানুহৰ জীৱনটো উন্নতি কৰিব কেতিয়াও নোৱাৰে এইখিনি যিখিনি নীতিশিক্ষা যিখিনি জ্ঞান এইখিনি আমি ল'ব জানিব লাগে আমি স্কুলত যেতিয়া যাওঁ ৰাস্তাত তেতিয়া আমি ল'ৰা ছোৱালীক সদায় বাটত কেতিয়াবা তেওঁলোকে অকণমান ভুলকৈ গ'লেও কওঁ যে হেৰা সদায় নিজৰ বাওঁহাতে যোৱা ৰাস্তাটো তোমালোকৰ নহয় আমাৰ নহয় ৰাজহুৱা এইটো সকলোৰে সমান স্বত্ত্ব আছে গতিকে সেই শিক্ষাটোৰ ল'ৰা ছোৱালীক এই আমি তেতিয়াই দিছোঁ আৰু সেইখিনি স্কুলত দিবৰ কাৰণে আমি সদায় তেতিয়া দিনত আমাৰ মাহেকত দুটা নীতি শিক্ষাৰ পাল থাকে পাঠ থাকে মানে পিৰিয়ড থাকে সেই পিৰিয়ডত আমি সেই নীতি শিক্ষা ল'ৰা ছোৱালীক শিকাও সেইখিনি যদি থাকে তেতিয়াহ'লে ধৰ্মৰ বিষয়ে আৰু বেলেগে শিকাৰ কোনো আৱশ্যকেই নাই কৰিব পৰা যায় এইখিনি প্ৰকৃতত